হেল্ল' এইটো গেছ এজেঞ্চিৰ নাম্বাৰ হয়নে মই যোৱাবাৰ গেছ চিলিণ্ডাৰ আনোতে আপোনাৰ বহুতো প্ৰব্লেম পাইছিলোঁ মানে জ্বলোৱাৰ টাইমত গেছ বাৰ্ষ্ট হৈছিলে